হেল্ল' হেল্ল' মেম এইটো ডনবক্স স্কুলৰ হেড মেম হয়নে অঁ বাইদেউ মোৰ মানে আজি ল'ৰাটোৰ গা ভাল নাই সেইটো কাৰণে স্কুল যাব নোৱাৰিব কালি যিটো বৰষুণ দিছিলে স্কুলৰ পৰা আহোঁতে তিতি তিতি আহি গ'ল মানে তাৰপিছত এতিয়া বহুত জ্বৰ ল'ৰাটোৰ নাম দীপাংকৰ এতিয়া মানে ভাত পানী একো খাব পৰা নাই সিটো ক্লাছ ফাইভ মেম এতিয়া ভাত পানী একো খাব পৰা নাই আৰু ডক্টৰৰ ঘৰত নিব লাগিব মানে আজি ক্লাছ ক্ষতি হ'ব কিবা সেইটো জ্বৰ হৈছে মেম আজি যাব নোৱাৰিব অঁ এপ্লিকেশ্যন এখন দি দিলে হ'ব নহ্ কাইলৈ মেম অঁ ঠিক আছে মেম অঁ ঠিক আছে হ'ব মেম কাইলৈকে পঠাই দিম যদি ভাল পায় অঁ অঁ ঠিক আছে মই ল'ৰাটোক লৈ যাম বাৰু অঁ অঁ ঠিক আছে মেম হ'ব থেংক ইউ মেম এতিয়া ভাল নাই পোৱা কালি ডক্টৰ ঘৰত নিব লাগিব অঁ এতিয়া অঁ অঁ ঠিক আছে মেম থেংক ইউ মেম